আমাৰ ডিব্ৰুগড় জিলাখনত শিক্ষা আৰু নিযুক্তি ওপৰত কিছু কথা আছে যিটো শিক্ষা কওঁ শিক্ষাটো আমাৰ গাঁৱলীয়া অঞ্চলৰ পৰা গৈ কেনে ডিব্ৰুগড় অঞ্চলত শিক্ষা গ্ৰহণ কৰিবলৈ অকণমান অসুবিধা হয় যদিও সকলো বাধা নেওচি আমাৰ ইয়াৰ যুৱ চামে সেই শিক্ষা গ্ৰহণ কৰিছে সেই শিক্ষা গ্ৰহণ কৰিও আজি সেই যুৱ চামসকলে বহুতো জেগাত সংস্থাপন লাভ কৰিছে আৰু কিছুমান সংস্থাপন লাভ কৰিব পৰা নাই সেইবিলাক আমাৰ ইয়াতে অলপ ৰাজনীতিৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগা হয় যিবিলাক ৰাজনীতি আমাৰ দক্ষতা থাকিলেও সেই দক্ষতাক তেওঁলোকে দিবৰ বাবে কিছুমান প্ৰত্যাহ্বান দিবলগা হয় যিবিলাক হৈছে তেওঁলোকে কিছুমান জেগাত এনেকুৱা হৈ যায় তেওঁৰ যদি ৰাজনীতিৰ মুখ্য লোক থাকে তেতিয়াহ'লে সেই দক্ষ্যতাৰ সেই চাকৰিটো ল'বলৈ তেওঁলোক সামৰ্থ হৈ কিন্তু যদি তেনেকুৱা নাথাকে দক্ষ্যতা থাকিলেও সেই চাকৰিৰ পৰা তেওঁলোক বঞ্চিত হয় আৰু আমাৰ ইয়াতে তেনেকুৱা উদ্যোগশীলতা কৰিবলৈ ইণ্ডাষ্ট্ৰী কিছুমান নাই যদি সেইবিলাক ইণ্ডাষ্ট্ৰী আমাৰ ইয়াত হ'ব তেতিয়াহ'লে সেই যুৱ চামে নেতৃত্ব পাব কিন্তু সেই উদ্যোগ বিলাক যদি পিছলৈ গঢ় দিব পৰা যায় তেতিয়াহ'লে আমাৰ যুৱ চামে ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰত আৰু আগবাঢ়ি যাব বা চাকৰি ক্ষেত্ৰতেই হওক তেওঁলোকে নিযুক্তি পাব মই ইয়াকে কওঁ